হেল্ল' হেল্ল' ডক্টৰ মোৰ গেছ আছে কি কৰিব লাগিব কি খাব লাগিব হয় হয় অঁ অঁ

ঠিকছে খোৱা বোৱাটো কৰোঁ কেতিয়াবা হৈ যায় সেনেকুৱা খোৱাটো খেলি মেলি হয় হয় ও

অঁ খালী পেটত খাব লাগিব

হয় হয় অঁ আৰু কি কি কি কি খাব নেলাগিব বাৰু গেছৰ কাৰণে

অঁ হয় হয়

এতিয়া হ'ল এমাহ মানেই হ'ল গেছৰ আমনি কৰা

হয় হয় হয় হয়

হয় হয় অঁ মাইকী মানুহনো কি কাম কৰি থাকোঁতে অকণমান দেৰি হৈ যায় ধৰি লওক সেইটো কাৰণে গেছটো হ'ব পাৰে ও অঁ হয় হয় গেছে যদি বেমাৰ গেছে আমনি কৰিলে কেনেকুৱা লাগে

অঁ হ'ব